মই সকলো চিনেমাই ভাল পাওঁ আৰু মই সকলো চিনেমাই চাওঁ কিন্তু মোৰ আটাইতকৈ মানে ভাল লগা চিনেমাসমূহ হৈছে অকণমান পুৰণিকলীয়া যোনবিলাক চিনেমা সেইবিলাক চাই ভাল লাগে পুৰণিকলীয়া চিনেমাবিলাকত প্ৰতিটো কাহিনী ইমান স্পষ্টভাৱে থাকে চিনেমাখন চাই বুজিও পোৱা যায় যে কাহিনীটো কি আৰু ভালো লাগে মোৰ সকলো চিনেমাই প্ৰিয় কিন্তু তাৰ ভাগত এখন চিনেমা মোৰ অতি বেছি প্ৰিয় সেই চিনেমাখন হৈছে হিন্দী ফিল্ম ইন্ডাষ্ট্ৰীৰ হাম সাথ সাথ হে চিনেমাখন সেই চিনেমাখন আচলতে এটা পৰিয়ালৰ ওপৰত বনোৱা হৈছে সেই চিনেমাখনত তিনিটা ককায়েক ভায়েক এজনী ভনীয়েকৰ ওপৰত বনোৱা হৈছে এ সিহঁতৰ মাজত কেনেধৰণে মৰমখিনি আছে বিশ্বাস কেনেকৈ আছে কেনেকৈ ককায়েকে ভায়েকক সন্মান কৰিব লাগে বা মৰম কৰিব লাগে বা ভায়েকে ককায়েকক কেনেধৰণে সন্মান কৰিব লাগে সিহঁতি গোটেইকেইটা কেনেকৈ একেলগে থাকিব লাগে তাৰ ওপৰত বনোৱা হৈছে চিনেমাখন এটা পৰিয়াল কেনেধৰণে একগোট কৰি ৰাখিব পাৰি মাক দেউতাকৰ লগত কেনেধৰণে কথা ক'ব লাগে মাক দেউতাকক কেনেকুৱা ব্য়ৱহাৰ কৰিব লাগে ডাঙৰৰ লগত কিধৰণে কথা পাতিব লাগে সেই তেনেকুৱা সকলোখিনি চৰিত্ৰ বা স্বভাৱ চৰিত্ৰ সেই চিনেমাখনত দেখা পোৱা যায় আৰু চিনেমাখনৰ প্ৰতিটো কথাই আৰু প্ৰতিটো গানেই মন চুই যায় বহুত ভাল লাগে চিনেমাখন চাই মই এতিয়াও সেইখন চিনেমা চাওঁ যেতিয়া মই কাম বন কৰি আজৰি হৈ যায় বা কলেজৰ পৰা আহি পাওঁ মই তেতিয়া চিনেমাখন প্ৰায়ভাগেই চাওঁ যিমান চালেও চিনেমাখন হেঁপাহ নপলায় আৰু এখন চিনেমা আছে কভী খুচী কভী গম সেইখনো মোৰ অতি প্ৰিয় দুয়োখন চিনেমাই মই সমানভাৱে ভাল পাওঁ আৰু সেই দুয়োখন চিনেমাই মোৰ বহুত বেছি প্ৰিয় সেই চিনেমা দুখন চালে সঁচাকৈয়ে চাই থাকিবলৈ মন যায় বহুত ভাল লাগে চিনেমাকেইখন